মই হাঁহ কুকুৰা ব্যৱসায় কৰোঁ বৰ্তমান মই প্ৰথমে মই দুহেজাৰ দহ চনৰ পৰাই মই হাঁহ কুকুৰা কম কমকৈ পুহিছিলোঁ যেতিয়া ওচৰ চুবুৰীয়া পোহা দেখোঁ তেতিয়াৰ পৰা মই ভাবিলোঁ কি ময়ো পুহোঁ দুই এটা মোৰ পইচা পাতি ইনকম হ'ব হাঁহ কুকুৰা মই দুইটাই পোহো এখন মোৰ ডাঙৰ ফ্ৰামো এতিয়া খুলি থৈছোঁ মই এই হাঁহ কুকুৰাখিনি প্ৰথমে মই কমকৈ পুহিছিলোঁ যেতিয়া মোৰ পইচা পাতি অলপ অভাৱ হৈছিল তেতিয়া মই প্ৰথমে কণী বেছি নহয় দহ পোন্ধৰটামান আনি মই হাঁহ কণী উমনি দিছিলোঁ মই এজনী হাঁহ কিনি আনি ঠিক তেনেধৰণে দহ পোন্ধৰটা হাঁহ কণীও কিনি আনিয়ে মই উমনি দি উলিয়াইছিলোঁ তেনেকৈ এটা দুটাকৈ মই যেতিয়া বিকিছিলোঁ তেতিয়া মই মনলে মানে আৰু অলপ বোলো বেছিকৈ বহাই লওঁ কম পৰিমাণে দছটা পোন্ধৰটা হ'ল বিক্ৰী কৰিলোঁ তাৰপিছত মই পঞ্চাছটা পুহিলোঁ পঞ্চাছটা পুহি মই যেতিয়া দেখি পালোঁ মোৰ লাভ হৈছে বুলি তেতিয়া মই এখন ডাঙৰকৈ ঘৰৰ কাষতে মোৰ সুবিধাজনকো আছে জেগা যাতে মই ডাঙৰকৈ বনাই ল'ব পাৰোঁ তাতে মই পইচা পাতিৰ অলপ অসুবিধা হৈছিল কাৰণে মই গোটত আত্মসহায়ক গোটবিলাক আছে সেয়ে তাতে সোমাই ল'লোঁ তাৰ পৰা মই কিছু পৰিমাণে লোন ল'লোঁ ঋণ আৰু সেই ঋণৰ টকাৰে মই ডাঙৰ এখন ফাৰ্ম খুলিলোঁ সেই ফাৰ্মখনত প্ৰথমে মই পোৱালীয়ে হিচাপে আনিলোঁ পোৱালি প্ৰথম আনিলোঁ এশ তে সেই এশ পোৱালি যেতিয়া মই চোৱা চিতা কৰি অলপ সময়মতে খাবলে ৰাতিপুৱা নিজেও ধৰক ৰাতিপুৱা গধূলি এঘণ্টাৰ মূৰে মোৰে পোৱালিখিনিক চাওঁ সময়মতে পানী দানা দিওঁ ৰাতি বিয়লি উঠি গৈও ফাৰ্মত মানে কেনেকৈ আছে চাংগৈ ঠিক তেনেধৰণে মই এশৰ পৰা এতিয়া আকৌ দুশ এটা হাঁহতো আজিকালি পাঁচশ ছশ তেনেকেতো পোৱা যায় সেইকাৰণে মই মানে হাঁহ আৰু কুকুৰা কুকুৰাও ধৰক কেজি চা চাৰিশ টকা কেজি কেতিয়াবা ধৰক চাৰে চাৰিশও চোৱেগে কুকুৰা কুকুৰাও তেনেকে মোৰ আছে প্ৰায়ভাগেই খিনি মই মাজতে গোটৰ ফালৰ পৰা মোৰ বন ৰজা কুকুৰা দিছিলে বনৰজা কুকুৰা বহুত কণী পাৰে কিন্তু কণী মুঠতে বিছটা পঁচিছটা তেনেকে এজনী এজনী কুকুৰাই পাৰে খালি তেহেতি উমনি নলয় খালি খোৱাটো কিন্তু চব শাক পাচলি যি কৰে চব খাই দিয়ে তাৰপৰা মই কুকুৰা খালী বৰ হেৰি বনজাৰ কুকুৰাটো খালী বৰ বিকী বাত্ৰটো কম হয় মানুহে নিবলৈ টান পাই মানে বেপাৰীয়ে গতিকে মই লোকেলটোৱে তাৰ পৰা পুহি আছোঁ এতিয়া লোকেলটো কেজি বৰ্তমান চাৰিশ টকামো চলি আছে তেনেকে আৰু আগতে ধৰক কিনি আনিছিলোঁ পোৱালি এতিয়া মই নিজেই মেচিন ঘৰতে আজিকালি ওলাইছে মেচিনতে কণী পাৰে কণী উমনি দিওঁ মই তাৰ পৰাই পোৱালি ওলাই এতিয়া কিনি নানো বেলেগৰ পৰাই তাকে হাঁহ কুকুৰা দুটাই হাঁহো তেনেকে মেচিনতে হাঁহ পোৱালিও উলিয়াওঁ তেনেকে তিনিশ চাৰিশ মই একেবাৰে উলিয়াই বিক্ৰীও কৰোঁ কুকুৰাবিলাক কেজি ছিষ্টেমত হয় আৰু হাঁহ গোটাকে এটা পাঁচশ কেতিয়াবা ছশ মতা হাঁহ ঠিক তেনেধৰণে হয় মই এতিয়া তাৰ পৰাই বহুত মই উন্নতিও হৈছোঁ মোৰ ঘৰখনো পোহপাল দিব পৰা হৈছোঁ ল'ৰা ছোৱালী পঢ়াৰ তো মই খৰচ পাতি ধৰক মানুহজনলৈ মই ভাত নেচালেও হয় মই নিজেইখিনি যাতে কৰ্ম কৰিব পাৰোঁ আৰু মই নিজে কৰিলে ওচৰৰ মই ধৰক আহি থকা উঠি অহা ল'ৰা ছোৱালী যাতে যুৱক যুৱতীও যাতে আগ্ৰহ কৰিব পাৰে ঠিক তেনেধৰণে মই কামটো আগবঢ়াই লৈছোঁ যাতে সকলোৱে দেখি পায় মোৰো যাতে সুফল পাব পাৰোঁ ঘৰখনো যাতে উন্নতি ক'ব পাৰোঁ ঠিক তেনেধৰণে আৰু মই যিমানখিনি লাভৱান হৈছোঁ হাঁহ কুকুৰা পুহি আনকো কওঁ যাতে তেওঁলোকে পোহক সৰুকে হ'লে প্ৰথমতে কম পৰিমাণে লৈ পিনি তাৰ পৰা কমাগত বহাই বঢ়াই কৰিব পৰা যায় কুকুৰা হওক বহুত ভাল ইমান লাগি থাকিবলৈও নালাগে আপোনাৰ খালী কুকুৰা বেজিটো অলপ মাজে সময়ে দিয়াই থাকিব লাগে নহ'লে বেমাৰটো পটককৈ আহে হাঁহ আপোনাৰ পুখুৰী হ'লে পানী তেওঁলোকক পানী লাগে গতিকে মই ওচৰতে এদি সৰুকৈ পুখুৰী খান্দি দিছোঁ যাতে তেহেঁতি চৰিবলে গা চা সাঁতুৰিবলে অলপ ভাল পায় কাৰণ হাঁহক পানী নহ'লে নহয় আৰু তেওঁলোকক মই খাবলে হাঁহক খাবলৈ দানা ৰাতিপুৱা ভাত দানা ধান তুঁহ গুৰি আৰু এনে কিনিবলৈও পায়তো দানা সেইখিনিও আনি মই আৰু ঘৰৰ পেলনীয়া যাতে ভাত থাকি যায় খোৱা কাঁহী সেইখিনিও হাঁহকেই খুৱাওঁ বৰ বেছি ভাত খোৱালেও চৰ্বি হয় গতিকে তুঁহ গুৰিটো থাকিব লাগে ধানো খোৱাব লাগে হাঁহক আৰু কুকুৰাকটো বাৰু ধান কেইটামান চটিয়াই দিলেও হয় তেতি তেনেকে চৰি মেলি খায় অলপ খালী সৰহীয়া হ'লে মেলিবলৈ অসুবিধা হয় লোকৰ ঘৰতো আমনি হয় গতিকে মই বান্ধি থুৱাই ব্যৱস্থাকে ৰাখি পুহিছোঁ আৰু সিহঁতক দানাও খুৱাওঁ আৰু ঠিক তেনেধৰণে মই কণী বিক্ৰী কৰোঁ ধৰক গোটাকে কেজি ছিষ্টেমতো তেনেকৈ বিক্ৰী কৰোঁ তেনেকৈ মই বহুত লাভৱান হৈছোঁ আৰু উপকৃত হৈছোঁ